এই পথটো পকা হোৱা প্ৰায় দহ পোন্ধৰ দহ নহয় পোন্ধৰ বছৰমান হ'ব আগতে এইটো বহুত বহুত মানে বোকা পানী আৰু বহুত সমস্যা হৈছিল যেতিয়া এইটো পথটো পকা নাছিল তেতিয়া মানে কি হয় আগতে ৰিক্সা আহিবলৈ টান পায় গাড়ী মটৰ টান পায় আহিবলৈ আৰু আৰু মানে অকমান বৰষুণ চৰষুণ দিলে আৰু একদম পোৰা আৰু বোকা হৈ যায় একাঠু একাঠু বোকা পানী আৰু মানুহে মানে এই অহা যোৱাতটো প্ৰব্লেম হৈছিল হৈছিল ডক্তৰৰ ওচৰলৈ যোৱা সেই বস্তু বাহিনী অনা মানে তেনেকৈ বহুত সমস্যা হৈছিল মানুহৰ আৰু মানে এতিয়া ঘৰ এটা বনাবলৈও মানে কি হয় আগতে এনেকুৱা হয় যে ৰাস্তাটোৰ কাৰণে মানুহে শিল বালি ইটা মানে এইবিলাক বস্তু আনিব পৰা নাছিল আকৌ লাইটৰ মানে ব্যৱস্থা হোৱা নাছিল কাৰণ ৰাস্তাটো বেয়া মানে কি হয় ৱাৰ চোৱাৰ টানিবলৈ পষ্ট খুঁটা পুতিবলৈ মানুহ অসুবিধা হৈছিল

ঠেলা চেলা নহা হৈছিল বা ৰিক্সাও সোমাবলৈ টান পাইছিল তেনেকুৱা মানে এই সমস্যাই সমস্যা বহুত সমস্যা আৰু মানে আগতে সমস্যাবিলাক কৈ থাকিলেও মানে শেষ নোহোৱা হৈছিল মানে নহ'ব মানে ইমানেই সমস্যা আছে কিন্তু যেতিয়া পকা হৈছে তাৰ আগতো মানে যেতিয়া প্ৰথম প্ৰথমটো পকা ডাইৰেক্ট হোৱা নাই কি কৰিলে প্ৰথমটো মাটি পেলাইছে সেই বছৰ কিন্তু যিবছৰ মানে মাটি পেলাইছে যে আগতে মানে ৰাস্তাটো অলপ মানে ডাউন আছিল অকণমানটো ওপৰলৈ আনিব মানে ওপৰত মানে কি হয় পানী যাতে জমা হৈ নেযায় সেইকাৰণে মাটি পেলালে মাটি পেলাওঁতে মানে এনেকুৱাই বোকা হৈছিল মানুহ মানে এনেকেই এবছৰমান মানে বহুত কষ্ট পালে তাৰপিছত সেই মাটিখিনি বহিবলৈ দিলে কি এবছৰলে তাপিছত এবছৰ পিছতহে শিলগুটি পেলাইছে শিলগুটি পেলোৱা পিছতো আকৌ মানে কি হয় শিলগুটিখিনি ইমানেই ডাঙৰ ডাঙৰ দিছে যে মানুহে তাত চাইকেল চলাইও পাৰ কৰিবলৈ মানে দিগদাৰ হৈ যায় এনেকুৱাই মানে মানে সমস্যাৰ সন্মুখীন আৰু হয় মানে কি হয় এনেকুৱাই ডাঙৰ ডাঙৰ মানে খুব ডাঙৰ ডাঙৰ গোটা গোটা শিলগুটি পেলাইছিল য'ত মানে যাতে সোমাই মেলি সমান হৈ যাওক মানে ৰাস্তাটো পেলাওঁতেতো পেলাই দিলে কিন্তু সেইখিনি বহিবলৈও মানে খুব কমেও দুবছৰমান প্ৰয়োজন হৈছিল তাৰপিছতহে মানে ৰাস্তাটো পকাইছে তাৰপিছত সেইখিনি কৰা পিছতো মানে মানুহে বহুতখিনি সমস্যা হ'ল তেতিয়াও মানে মানুহ কি হয় ওলোৱা সোমোৱা কৰিবলৈ কষ্ট হয় মানে শিলগুটিবিলাক ইমানেই ডাঙৰ ডাঙৰ যাতে গাড়ীও সোমাব নোৱাৰে মানুহ চাইকেলত আহিলেও মানে একদম চাইকেল চলাবই নোৱাৰে মানে মানে চাইকেলো ঠেলি ঠেলি আনিববলগীয়া হয় মানে এনেকুৱা গতি হৈছিল কিন্তু বোকাটো কম হৈছিল বাৰু দেই যেতিয়া শিলগুটিটো পেলালে তেতিয়া বাৰু বোকা কম হ'ল কিন্তু অ' কিন্তু মানুহে তথাপিও মানে সেই গাড়ী মটৰৰ মানে একো মানে সুবিধাটো মানে কৰিব নোৱাৰিলে যেতিয়া পূৰা পকা কৰি দিলে মানে শিলগুটিটো দিয়াৰ পিছত তাৰ আৰু এবছৰমানৰ পিছত আৰু যেতিয়া শিলগুটি এবছৰ দুবছৰ আৰু হ'ব যেতিয়া শিলগুটিখিনি সমান হ'ল তেতিয়া মানে কি হ'ল তাৰপিছত আৰু লাহে লাহে এই ইটা পেলালে তাৰপাছত সেই ঢালাই দিলে যিহেতু আমাৰ ৰাস্তাটো ঢালায়ৰ তাৰপিছত ঢালাই দি সেই পকা কৰিলে পকা কৰাৰ কিন্তু দুই তিনদিনৰ পিছতে আমি মানে একদম ধুনীয়াকৈ আৰু অহা যোৱা কৰিব পাৰিছোঁ আৰু চব সুবিধা মানে হৈছে মানুহৰ মানে যেনেকৈ এতিয়া গাড়ী মটৰ আহিবলৈ ল'লে মানুহে বস্তু বাহিনী পেলাব পাৰিছে ঘৰ দুৱাৰ বনাবলৈ সুবিধা হ'ল মানুহ এতিয়া ঘৰে ঘৰে টিউবেল বহাবলৈ মানে এইবোৰ পাইপ চাইপ আনিবলৈ ঠেলাও সোমোৱা হ'ল তেনেকুৱা আৰু মানে সৰু সৰু গাড়ীবিলাক আহিবলৈ ধৰিলে এতিয়া টাউনলৈ যাবলৈ মানে আগতে কি হয় ৰিক্সা আমাৰ ইমানেই ভিতৰ আমাৰ এইখিনি ভিতৰ ৰাস্তা ৰিক্সা আহিবলৈকে টান পায় আমাৰ জেগাডখৰ নাম ক'লেই মানে ৰিক্সা সোমাবলৈ টান পায় কাৰণ ৰাস্তাটো বেয়া কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া মানে বহুতে ভাল হ'ল কিন্তু এতিয়া ৰাস্তাটো বনোৱা যিহেতু দহ বছৰ বেছিয়ে হ'ল এতিয়া কিন্তু কি হৈছে ৰাস্তাটো মানে অলপ বেয়া হৈ গৈছে যি গাড়ী মানে চলিয়েই থাকে ন মানে যেতিয়া মানে কি হ'ল ৰাস্তাটো বনাই দিলে বনাই দিয়াৰ পিছত মানুহে মানে বহুত ঘৰ বনাব ধৰিলে ঘৰ বনাবলৈ ধৰাৰ লগে লগে মানে ডাঙৰ ডাঙৰ গাড়ী ডাম্পাৰ চাম্পাৰ আহিবলৈ ধৰিলে আৰু অহাৰ লগে লগে কি হ'ল এতিয়া আকৌ ৰাস্তাটো মানে অলপ বেয়া হৈছে আৰু কিন্তু আগতকৈ মানে এতিয়া বহুতেই ভাল বুলিয়ে ক'ব পাৰি আৰু এতিয়া পকা হৈ যোৱাৰপৰা মানে আগতে যিমান সমস্যা আছিলে সেইখিনিৰপৰা মানে বহুতখিনিয়ে কম হ'ল বুলি আমি ভাবোঁ মই ভাবোঁ আৰু মানে ঠিক আছে হ'ব